অঁ হেল্ল' অঁ কওকচোন

ৰিজেক্টেড হয় নেকি নহয় আপুনি কি অপেন বক্স ডেলিভাৰী লৈছিলে নে কি লৈছিলে সেইটো কওকচোন এতিয়া অ'পেন বক্স ডেলিভাৰী ল'লেতো আপোনাকতো চব চুৱাই চিটিয়ে চাই চিটিয়ে দিয়া হৈছে ন আপুনি কি লৈছিলে বাৰু মানে কি মোবাইল লৈছিল অ' পেণ্ট লৈছিলে অঁ অঁ কিবা কি পেণ্টটো এতিয়া কি হৈ আছে বুলি কৈছে

তেন্তেহ'লে আপুনি এটা কাম কৰক হেল্ল' আমাৰ তিনিটা অপশ্যন আছে ৰিফাণ্ড আছে এক্সেঞ্জ আছে ৰিটাৰ্ণ আছে আপুনি এক্সেঞ্জ কৰি লওক নহ'লে অঁ ৰিটাৰ্ণ ৰিটাৰ্ণটো মাৰিব নালাগে নহয় এক্সেঞ্জ কৰি দিয়ক আপোনাৰ আপুনি যিটো দিছিলে আগতে এইটো লৈ পেলাই আমি সেইটো দি দিম অঁ তেতিয়াহ'লে আপুনি ৰিটাৰ্ণ কৰক একেবাৰে আপোনাক যিটো পেমেণ্টটো পে'মেণ্টটো আপুনি যিটো আপোনাৰ ইউ পি আই ডি বা যি বেংক একাউণ্ট আছে এইটো দি দিব তাত আপলোড কৰি দিব তাৰপিছত আপোনাৰ এইটো ডেলিভাৰীটো আমি লোৱাৰ পিছত যে সোমাই যাব একাউণ্টত আপোনাৰ অঁ ৰিটাৰ্ণ কৰি দিয়ক তেতিয়া আজি নিলে আমি কাইলৈ পৰহিলৈ মানে এই ৰিটাৰ্ণটো লৈ ল'বপৰা হ'ব অঁ আমালৈ ক'ল কৰাৰ বাবে ধন্যবাদ দেই আপোনালোকলৈ